ন হাজাৰ নশ নিৰান্নবৈ দহ হাজাৰ দুশ বিছ ত্ৰিছ হাজাৰ তিনিশ চল্লিছ চল্লিছ হাজাৰ চাৰিশ বত্ৰিছ পঁয়ত্ৰিছ হাজাৰ পাঁচশ তেৱন্ন